অঁ কোৱা অঁ ঠিক আছে কি কি কাঠ লাগিব তোমাৰ খিৰিকী দৰজা অঁ ঠিক আছে বাৰু ঠিক আছে মই ভাল কাঠ দিম তিতা চপা দিম বনচুম দিম এইবিলাক দি দিম চিন্তা নাই কিমান কেবি লাগিব কেবি দছ কেবি বাৰ কেবি অঁ ঠিক আছে বাৰু মোটামুটি তোমালোকক লাগিব বিছ কেবিমান কাঠ লাগিব মই জানোঁ

অঁ ঠিক আছে অঁ গোটাই মিলাই পেলাই তোমাক লগত এই বাটাম চাটাম লাগিবতো চৌকাঠ লাগিব টুটেল বিছ কেবিমান কাঠ লাগিব মই জানোঁ দি দিম বাৰু ভাল কাঠ দি দিম টেনচন নাই দামটো অলপ বেছি হ'ব অঁ নাই মই একদম গেৰাণ্টি দিয়া কাঠ দিম চিন্তা কৰিব নালাগে কাঠ একদম গেৰাণ্টি কাঠৰ চিন্তা কৰিব নালাগে অঁ দামটো অলপ বেছি হ'ব কাঠৰ অঁ ঠিক আছে ঠিক আছে এই চিন্তা কৰিব নালাগে মই একদম গেৰাণ্টি দিয়া মাল দি দিম একদম গেৰাণ্টি অঁ কালি দি দিম কালি ৰাতিপুৱা মৰ্ণিঙত দি দিম চিন্তা নাই ঠিক আছে অঁ অঁ অঁ